অঁ কওকচোন

কোন চাইডে যাব কোন ঠাই কোন ঠাইলৈ যাম বুলি ভাবিছেনো অঁ হয় নেকি খোৱা বোৱা কি যোগাৰ

অঁ ৰ'ব চাওঁ যাব লাগিব ঠিক আছে অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ